মই কেইবাখনো খুচুৰা আৰু পাইকাৰী বজাৰৰ বিষয়ে অৱগত তাৰে ভিতৰত পানীগাঁও বজাৰ আজাদ বজাৰ আৰু এঙাৰখোৱা বজাৰ পানীগাঁও বজাৰ হৈছে খুচুৰা বজাৰ আৰু আজাদ আৰু এঙাৰখোৱা বজাৰ হৈছে পাইকাৰী বজাৰ খুচুৰা বজাৰৰ তুলনাত পাইকাৰী বজাৰত সামগ্ৰীসমূহ ক্ৰয় কৰাত সুবিধা হয় কাৰণ আমি পাইকাৰী বজাৰত সামগ্ৰীসমূহ আমি ৰেহাই মূল্যত পাওঁ যিটো আমি খুচুৰা বজাৰত নাপাওঁ মিঠাতেল চাউল দালি আলু আটা জলপান বা আন আন সামগ্ৰীসমূহত আমি ৰেহাই পাওঁ প্ৰায় আমি সকলো সামগ্ৰীতে দহৰ পৰা পোন্ধৰ টকা ৰেহাই পাওঁ সেয়েহে আমি যেতিয়া মাহেকীয়া বজাৰসমূহ কৰি আহোঁ পাইকাৰী বজাৰত তেতিয়া আমি অলপমান ৰেহাই মূল্যতে আমাৰ বজাৰসমূহ কৰি ল'ব পাৰোঁ কিন্তু শেহতীয়া বজাৰবোৰত প্ৰায় সকলো বস্তুতে আমি মূল্য বৃদ্ধি হোৱা দেখা পাইছোঁ যেনেদৰে আমি মিঠাতেলত প্ৰায় ত্ৰিছৰ পৰা চল্লিছ টকা বৃদ্ধি হৈছে চাউলৰ মূল্য বৃদ্ধি হৈছে দালি আলু আটাৰ পৰা আদি কৰি সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে কেৱল গেলামালৰে মূল্য বৃদ্ধি হোৱা নাই পাচলি সমূহৰো মূল্য বৃদ্ধি হৈছে গাজৰ বিলাহী জাতিলাও ৰঙালাও পটলকে আদি কৰি যিমানসমূহ পাচলি আছে আমি প্ৰায় সকলোবিলাক সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱা দেখা পাইছোঁ তাৰোপৰি বৰ্তমান সময়ত অনলাইন বজাৰৰ বহুত প্ৰভাৱ পৰিছে এই অনলাইন বজাৰ কিছুমান ধনাত্মক আৰু কিছুমান ঋণাত্মক প্ৰভাৱ আছে তাৰে ধনাত্মক প্ৰভাৱসমূহ হ'ল যে আমি আমাৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কষ্ট নোহোৱাকৈ আমি ঘৰৰ পৰাই শ্বপিং কৰিব পাৰোঁ আমি বজাৰসমূহ ঘৰৰ পৰাই কৰি ল'ব পাৰোঁ যেতিয়া আমি অৰ্ডাৰ দিওঁ তেতিয়া আমাক ঘৰতে আহি আমাৰ বস্তুবিলাক দি যায়হি গতিকে আমাৰ অসুবিধা নহয় আমি বাহিৰত ওলাই যাব নেলাগে আমি ঘৰতে সকলোবিলাক বস্তু পাই যাওঁ প্ৰয়োজনীয় বস্তুবিলাক কিন্তু যেতিয়া এই অনলাইন বজাৰসমূহৰ প্ৰভাৱ পৰিবলৈ ল'লে প্ৰায় সকলোবিলাক ক্ষেত্ৰতে এতিয়া যিসকল দোকানী আছিল তেওঁলোকৰ ওপৰত কিন্তু ইয়াৰ বহুত ঋণাত্মক প্ৰভাৱ পৰিছে তেওঁলোকৰ বজাৰসমূহ বৰ্তমান প্ৰায় নচলা হৈ গৈছে কিয়নো মানুহে অনলাইনতে সহজতে নিজৰ প্ৰয়োজনীয় বস্তুসমূহ আনি ল'ব পাৰে গতিকে মানুহে বাহিৰলৈ যোৱাতকৈ অনলাইন বজাৰক বেছি প্ৰাধান্য দিব লৈছে গতিকে যিসকল দোকানীয়ে তেওঁলোকৰ বজাৰেৰে তেওঁলোকৰ দোকান দি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে গতিকে তেওঁলোকৰ জীৱনলৈ এতিয়া প্ৰত্যাহবান নামি আহিছে বুলিয়েই ক'ব পাৰি তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকৰ বিক্ৰী কম হ'ব লৈছে গতিকে তেওঁলোকৰ জীৱনত বহুত ধৰণৰ প্ৰভাৱ পৰিছে গতিকে এই অনলাইন প্ৰভাৱৰ এই অনলাইন বজাৰৰ বহুতো ধনাত্মক আৰু বহুতো ঋণাত্মক প্ৰভাৱ আছে সেয়াই